অ এই আমাৰ ল'ৰাটো ফুটবলত দিওঁ বুলি ভাবিছোঁ তাৰমানে কি কৰিব লাগিব এডমিশ্যন ল'ব লাগিব ন কেতিয়া ল'ব লাগিব পাঁচ তাৰিখে আছে ডেট ঠিক আছে বাৰু আৰু কিবা নিব লাগিব নি কিবা কিবি কৰিব লাগিবনি অ অ অ হয় নেকি অ অ অ মাহে মাহে দিব লাগিবনে এহেজাৰকৈ দিব লাগিব অ বাৰু তেতিয়াহ'লে হা হা অ বয়স অ অ অ হেৰি তাৰ বয়স এতিয়া তেৰ বছৰ হৈছে হাইটটো কিমান হ'ব এতিয়া হাইটটো এটা তাক মই জোখা নাছিলোঁ নহয় এতিয়া অ হ'ব হ'ব সিমানেই হ'ব আমি এইবোৰ দিবলৈ এতিয়া সুবিধাটো নাই কাৰণে জোখা মোখা নাই আৰু হ'লেও আপুনি মোক কোৱা বয়সেই হ'ব নেকি অ বয়স ঠিক আছে বাৰু অ অ হ'ব দিয়ক ৰাখক অ